হেল্ল' অঁ দাদা মই আপোনাৰ তাৰপৰা খোৱা বস্তু অলপ অৰ্ডাৰ কৰিছিলোঁ মই যিটো ঠিকনা দিছিলোঁ সেই ঠিকনাটো সলনি কৰিব লাগে কাৰণ মই তাৰপৰা আহিবলগীয়া হ'ল ইয়াত দিব পাৰিব নে মানে মোৰ তাৰপৰা গুচি আহিবলগীয়া হ'ল সেই সেইকাৰণে মই ফোন কৰিলোঁ যিহেতু এতিয়ালৈকে অৰ্ডাৰটো অহা নাই মই সেইকাৰণে ফোন কৰি জনাওঁ বুলি কৈছিলোঁ অঁ মোৰ জেগাডোখৰ সলনি কৰিব লাগে ঠিকনাটো অৰ্ডাৰটো মই তাতে ল'ম সেইকাৰণে আপোনালোকক জনাইছোঁ যাতে মোৰ অৰ্ডাৰটো সেই নতুন ঠিকনাটোলৈ পঠিয়াই দিয়ে অঁ কাৰণ মই পুৰণা ঠিকানাটোত ল'ব নোৱাৰিম মই বেলেগ এজেগালৈ গুচি আহিবলগীয়া হ'ল নিশ্চয় পাৰিব নহয় ঠিক আছে বাৰু জনাব অঁ কিমান পৰ লাগিব হয় হয় হয় অঁ সোনকালে কৰিব অলপ